পাৰ্থ প্ৰতীম সোণোৱাল পাভেল হাছমী লব্ধপ্ৰতীম দাস হেমাংগ ভূঞা ইমন হাজৰিকা প্ৰচ্ছমিদা মহন্ত হেমাংগ ভূঞা প্ৰাণজ্যোতি গগৈ নৱজ্যোতি বৰা অনুপম বৰা